শিক্ষকসকল হৈছে এখন ৰাষ্ট্ৰৰ নিৰ্মাণ কৰ্তা শিশুসকলে বিদ্যালয়ত আহি পোন প্ৰথমবাৰৰ বাবে এক বহল পৰিসৰ লাভ কৰে ঘৰুৱা পৰিৱেশৰপৰা আহি তেওঁলোকে বিদ্যালয়ত এক বৃহৎ পৰিসৰ লাভ কৰে এই ক্ষেত্ৰত শিক্ষকসকলৰ কৰণীয় বহুত আছে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক পাঠ্যগত শিক্ষা প্ৰদান কৰাৰ উপৰিও ব্যৱহাৰিক দিশত শিক্ষা প্ৰদান কৰিব লাগিব শিশুসকলক মূল্যবোধৰ শিক্ষা শিষ্টাচাৰ এইবোৰৰ শিক্ষা প্ৰদান কৰাতো আজিৰ দিনত বৰকৈয়ে জৰুৰী হৈ পৰিছে ইয়াৰ উপৰিও শিক্ষকসকলে সহ পাঠ্যক্ৰমিক দিশত যেনেদৰে নৃত্যই হওক গীতেই হওক ছবি অঁকাই হওক এইবিলাক দিশত শিশুসকলক উৎসাহিত কৰিব লাগিব শিশুসকলক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে ক'ব লাগিব বৰ্তমান সময়ত কেনেদৰে আমি জীয়াই থাকিব লাগিব তাৰো এক আভাস সৰুৰেপৰাই শিশুসকলক প্ৰদান কৰিব লাগিব